এই মই বেগ এটা আনিছিলোঁ কালি দোকান এখনৰপৰা বেগটো বৰ ভাল নহয় চেইনডালেই ভালকৈ খোল খোৱা নাই এই দোকানখনৰপৰা আৰু বজাৰ নকৰো